মই মোৰ সন্তানক ধৰ্মৰ বিষয়ে এ শিকাওঁ যে এ সদায় সদায় ৰাতিপুৱা প্ৰাৰ্থনা কৰিব লাগে আৰু গধূলি প্ৰাৰ্থনা কৰিব লাগে সদায় ভগৱানৰ নাম ল'ব লাগে আৰু নাম ধৰ্ম কলি যুগত এটা দৰকাৰী বস্তু কাৰণ ধৰ্ম অবিহনে আমি কেতিয়াও নিয়াৰিকৈ চলিব নোৱাৰোঁ আমি সদায় মই সদায় মোৰ সন্তানক ধৰ্ম জ্ঞান দিওঁ আৰু প্ৰাৰ্থনা গাবলৈ শিকাওঁ আৰু তেওঁ তেওঁলোককো সদায় অন্ন গ্ৰহণ কৰাৰ সময়ত ভগৱানৰ নাম লৈ সদায় অন্ন গ্ৰহণ কৰিব লাগে মই মোৰ সন্তানক কওঁ যে এ ধৰ্ম সদায় এ ধৰ্ম সদায় গ্ৰহণ কৰিব লাগে শংকৰদেৱে আমাক যি ধৰ্ম দি থৈ গৈছে সেই ধৰ্ম আমি নাম ধৰ্ম গ্ৰহণ কৰিব লাগে সদায় ভগৱানৰ নাম ল'ব লাগে আৰু সদায় ভগৱানৰ চৰণতে নিজকে অৰ্পণ কৰিব লাগে তেওঁলোকে ধৰ্ম বিশ্বাস কৰাটো মই বিচাৰোঁ কাৰণ ধৰ্ম ধৰ্ম আৰু ঈশ্বৰ যদি আমি বিশ্বাস নকৰোঁ তেনেহ'লে আমি কেতিয়াও জীৱনত সফলতা লাভ কৰিব নোৱাৰোঁ বা জীৱনটো সুন্দৰকৈ চলাব নোৱাৰোঁ কাৰণ ধৰ্ম এনেকুৱা এটা বস্তু ধৰ্মত আমি নাম ধৰ্মত যদি বিশ্বাস কৰোঁ তেতিয়া তেতিয়াহে আমি আগ আগবাঢ়ি যাব পাৰোঁ মই মোৰ ল'ৰা ছোৱালীয়ে ধৰ্ম বিশ্বাস কৰাটো মই বিচাৰোঁ কাৰণ তেওঁলোকে বি তেওঁলোকে তেতিয়াহে প্ৰতিটো বিপদৰ সময়ত ভগৱানৰ নাম লৈ সেই সময়খিনি পাৰ কৰিব পাৰিব ধৰ্ম ধৰ্ম বিশ্বাস কৰিলে এ আমাৰ জীৱনটো সু সুফল অল পোৱা আ সুফল পাওঁ আমি জীৱনতো সুফল পাম ধৰ্ম হোৱাত ধৰ্ম লোৱাটো মই বিচাৰোঁ কাৰণ ধৰ্মৰ ধৰ্মৰ জৰীডাল যদি আমি টানি বান্ধো তেতিয়াহে আমাৰ জীৱনটো নিয়াৰিকৈ আমি চলিব পাৰোঁ আ আমি ধৰ্মৰ পৰা আমি ধৰ্মৰ পৰা আমি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ আৰু ধৰ্ম ধৰ্মত আমি নাম ধৰ্মত শৰণ ল'ব লাগে আৰু ধৰ্মই এ আমাক বহুতো নীতি নিয়মো শিকায় আৰু ধৰ্মত আমি যেতিয়া নাম ধৰ্ম গ্ৰহণ কৰোঁ তেতিয়া আমি ধৰ্মৰ সকলো কথা জানিব পাৰোঁ ধৰ্মত সদায় থাকিলে এ আমি আমি সদায় ধৰ্মত থাকিলে আমাৰ জীৱনটো সুপৰিচালিত হয় আৰু ধৰ্ম ধৰ্মাৱলম্বী লোকে সদায় জীৱনত সফলতা লাভ কৰিব পাৰে ধৰ্মজ্ঞান যদি সন্তানৰ থাকে তেতিয়া তেওঁলোকে সুবিচাৰ বিবেচনা আদি কৰিব পাৰে আৰু জীৱনটো নিয়াৰিকৈ চলাব পাৰে কেতিয়াও অধৈৰ্য নহয় আৰু জীৱনত আগবাঢ়িবৰ বাবে এ ধৰ্ম ধৰ্মৰ পৰা আমি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ ধৰ্ম নাম ধৰ্ম লাভ কৰিব পাৰোঁ ধৰ্ম বহুত ধৰ্ম বহুত প্ৰয়োজনীয় আমি ধৰ্ম ধৰ্মৰ পৰা আমি নাম ধৰ্ম দিয়াৰ ফলত ল'ৰা ছোৱালীয়ে নিয়াৰিকৈ চলিব পাৰে এ আৰু জীৱনত বহুতো সফলতা লাভ কৰিব পাৰে এ ধৰ্ম ধৰ্মৰ নাম ল'লে এ আমি মুক্তি লাভ কৰিব পাৰোঁ মৃত্যুৰ সময়ত আমি মুখ্য লাভ কৰিব পাৰোঁ শংকৰদেৱে সেইবাবে আমাৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু নাম ধৰ্ম প্ৰচাৰ কৰাৰ ফলত আমি আমি সেই ধৰ্ম গ্ৰহণ কৰি এতিয়া আমি জীৱনটো ভালদৰে এ চলাব পাৰোঁ ধৰ্মৰ নামতে আজিকালি যি কাম হৈ থাকে বা ধৰ্ম ধৰ্মীয় আমি এই কাম কাজবোৰ কৰিলে আমাৰ মনটো মুকলি লাগে সেইবাবে মই মোৰ সন্তানে ধৰ্ম লোৱাটো বিচাৰোঁ ধৰ্ম বিচাৰ বিবেচনা কৰাটো বিচাৰোঁ ধৰ্ম বিভিন্ন ধৰ্মা ধৰ্মাৱলম্বী লোক আছে যদিও যিটো সময়ত ধৰ্ম বহুতো প্ৰয়োজন হৈ পৰে কাৰণ নিজৰ সন্তানে মোৰ সন্তানে যদি ধৰ্ম লাভ কৰে তেতিয়া মোৰ মোৰ মই ভাবোঁ তেওঁলোকে কেতিয়াও অপায় অমংগল বিপদ বিঘিনীৰ পৰা সদায় আঁতৰত থাকিব পাৰিব আৰু ধৰ্মৰ পৰা আ ধৰ্মৰ পৰা বহুতো জ্ঞান লাভ কৰিব পাৰিব আৰু সন্তানে ধৰ্ম শিকিলে বহুতো নীতি নিয়ম নীতি নিয়ম শিকে যাৰ কিছুমান বৈজ্ঞানিক ভাৱধাৰাও আছে আৰু চাফ চিকুণতা ধৰ্মীয় অনুষ্ঠানত অৱলম্বন কৰা হয় সেইবাবে এই চাফ চিকুণতাৰ বিষয়ে শিকিবৰ বাবেও তেওঁলোকে এ ধৰ্মৰ কথা জানিব লাগিব ধৰ্মৰ পৰা আমি নাম ধৰ্মৰ পৰা আমি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ ধৰ্মীয় লোকে ধৰ্মীয় আৰু মোৰ সন্তানে ধৰ্ম লোৱাটো নাম ধৰ্ম গ্ৰহণ কৰাটো বা শংকৰদেৱৰ ধৰ্ম লোৱাটো মই বহুত বিচাৰোঁ কাৰণ কাৰণ শংকৰদেৱে আমাক যি নাম ধৰ্ম দি থৈ গৈছে এ সেই নাম ধৰ্মৰে আমাৰ জীৱনটো পৰিচালিত কৰিবলৈ সু ব্যৱস্থা আছে আৰু আমি ধৰ্মৰ পৰা বহুতো কথা জানিব পাৰোঁ